গুৱাহাটীত মাজমজিয়াত যোনবোৰ স্কুল আছে তাতে শিক্ষাৰ ক্ষেত্ৰত ল'ৰা আৰু ছোৱালীৰ মাজত তেনেকে একো পাৰ্থক্য় নাই পাৰ্থক্য় কৰা নহয় ইকুৱেল এডুকেচনেই পায় ইমান বেলেগ ইমান ডিচক্ৰিমিনেচনটো নাই কিন্তু হয়তো কিছুমান গভৰ্মেণ্ট স্কুলত আফটাৰ ক্লাছ টেন মেট্ৰিক পাছ কৰাৰ পিছত ছোৱালীবোৰে কেতিয়াবা কণ্টিনিউ নকৰে ফাইনেন্সিয়েল কিছুমান প্ৰব্লেম আহি যায় আৰু মাক বাপেকে বিচাৰে কি ঘৰতে থাকক ছোৱালীজনী সেইটো কাৰণে কেতিয়াবা দেখা যায় বহুত মেজৰিটী দুটাৰ মাজত একো ডিচ ডিচক্ৰিমিনেচন নাথাকে কিন্তু কেতিয়াবা কিছুমান কে'ছত দেখা পায় কি মানে ল'ৰাটোক বেছি হেৰি দিয়া হয় বেছি অপৰচুনিটিছ দিয়া হয় আৰু ছোৱালীজনীক অলপমান ঘৰতে থকাটো মাক বাপেকহঁতে বিচাৰে তাৰ পিছত যোনটো ছ'চিয়েল ষ্টেটাচ আছে সেইটো দুটাৰে একে সমানে হয় ইমান এটা ডিচক্ৰিমিনেচন নাই আমাৰ অসমত যিমানখিনি মই দেখিছোঁ কিন্তু কিছুমান ফেমিলীত হয়তো ছোৱালীক অলপমান তলত ৰাখে অলপমান সিহঁতৰ কথা চথা শুনিব ইমান অপিনিয়ন ইমান ল'ব নিবিচাৰে ল'ৰাটোক বেছি গুৰুত্ব দিয়া হয় আৰু এনেই ফেমিলী কিছুমানত ছোৱালীৰ ভইচটো অলপমান কম থাকে ল'ৰাৰ বেছি থাকে যিহেতু পেত্ৰিয়াৰ্কল ছ'চাইটীয়ে হয় আমাৰ এইটো ত' ল'ৰাবোৰ এনেই এনেইও কি চব ক্ষেত্ৰতে ল'ৰাৰ কথাটো ৰখা হয় ছোৱালীজনী কিবা ক'লেও ইমান এটা গুৰুত্ব দিয়া নহয় আৰু যদি সেই এমপ্লইমেণ্টৰ হেৰিত কও তেতিয়া যোনবোৰ ট্ৰান্সফাৰবেল জব হয় ছোৱালীয়ে কেতিয়াবা সেইটো ল'ব অলপমান হেৰি কৰে কাৰণ তেওঁৰ প'ষ্টিঙৰ জাগা যদি কিছুমান ৰুৰেলত পৰি যায় তেতিয়া দিগদাৰ হৈ যায় যাব কাৰণে ঘৰ এৰি পেলায় সেইকাৰণে যদি চিটিত হয় বা গুৱাহাটীতে হয় তেতিয়া ইহঁতৰ কাৰণে সুবিধা হৈ যায় কাৰণ ঘৰ এৰি পেলে আকৌ বেলেগ ক'ৰবাত চিফট হোৱা সেইটো অলপমান ইহঁতৰ কাৰণে দিগদাৰ হৈ যায় আৰু কেতিয়াবা যদি প'ষ্টিঙৰ ক্ষেত্ৰতো যদি বাহিৰৰ ৰুৰেল এৰিয়াছ দিয়ে তেতিয়াও মানে দেখা যায় কি মানে ছোৱালীজনী সেইটো কেতিয়াবা একচেপ্ট নকৰে কাৰণ ঘৰৰ কিছুমান কথা থাকে এৰি যাব নোৱাৰে সেইটো কাৰণে সেইবোৰ ক্ষেত্ৰত তেতিয়া ইহঁতে সেই ইহঁতৰ চাকৰিটো বাদ দিব লগা হৈ যাব পাৰে কেতিয়াবা কিন্তু সাধাৰণতে ইয়াতে সেনেকুৱা মানে ল'ৰা বা ছোৱালী ল'ৰাই এইটোৱে কাম কৰিব ছোৱালী এইটোৱে কাম কৰিব সেনেকুৱা একো নাই কিন্তু কিছুমান ছেক্টৰ আছে এতিয়া মিডিয়া ছেক্টৰ হওক তেতিয়া ছোৱালী যোনবোৰ নাইট ছিফ্ট থাকে তেতিয়া ছোৱালীবোৰ অলপমান দিগদাৰ পায় কাৰণ কিয় ছেফটীৰ কথা আহি যায় ছ' সেইবোৰ ক্ষেত্ৰত অলপমান ল'ৰাৰ সংখ্য়াটো বেছি থাকে এইবোৰ ছেক্টৰত আৰু বাকী বাকী তেনেকে ছোৱালীবোৰক গোটেইখিনিয়ে সুবিধা দিয়া হৈছে এতিয়া গভৰ্মেন্টৰ ফালৰ পৰাও দিয়া হৈছে খুবকে এনকাৰেজ কৰা হৈছে ছ' ডেট ইহঁতে হায়াৰ ষ্টাডিজৰ কাৰণে আৰু পঢ়িব পাৰে কেতিয়াবা এনেকুৱা হয় কি মাক বাপেকে নিবিচাৰে আফতাৰ আজিকালি ল'ৰা ছোৱালীবোৰে বিচাৰে কি মানে এটা পইণ্টৰ পিছত বাহিৰত ক'ৰবাত হায়াৰ ষ্টাডিজৰ কাৰণে কৈ ইণ্ডিয়াৰ ভিতৰতে হওক বা ইণ্ডিয়াৰ বাহিৰতো হওক ক'ৰবাত বেলেগত যাব বিচাৰে কিন্তু কেতিয়াবা ল'ৰাৰ ক্ষেত্ৰত সেইটো ইমান নহয় কিন্তু ছোৱালীৰ ক্ষেত্ৰত মাক বাপেকহঁতে অলপমান সেইটো ভয় খায় কাৰণ ইমান কিবাকিবি হৈ আছে ঘটনা ঘটি আছে ছ' সেইবোৰ শুনি মেলি ছোৱালীবোৰ কেতিয়াবা হায়াৰ এডুকেচনৰ কাৰণে যেতিয়া তাই বাহিৰত যাব বিচাৰে তেতিয়া কেতিয়াবা পেৰেণ্টছে এগ্ৰী নকৰে